আমাৰ এই অঞ্চলত এই মাছ ধৰা কিছুমান আমাৰ এই অঞ্চলত ধৰা মাছটো প্ৰায়ে শিঙি মাগুৰ কাৱৈ বিলত বিল আছে বিলত সকলোৱে মাছ ধৰিব যায় বিলত ধুনীয়া ধুনীয়া মাছ ওলাই আৰু সেই মাছ বিক্ৰী কৰা যায় আৰু যিবিলাক শিঙি মাগুৰ এইবিলাকৰ বহুত বহুত বহুত দাম পোৱা যায় ছয় সাতশক লগি মাছ কেজি মুখে পোৱা যায় সেইবোৰ বেচে মানুহে গাঁৱত নি বেচে কিছুমানে কিছুমানে বজাৰতো নি বেচে মাছবিলাক আৰু সৰু সৰু মাছবিলাক পুঠি খলিহনাবিলাক ঘৰতো খায় আৰু কিছুমানক দি দিয়ে বজাৰত বিক্ৰী কৰে কিছুমানে দূৰ দূৰণিলৈও গাড়ীয়েদি পঠায় মাছবোৰ বাহিৰত নিয়া মাছবোৰৰ দাম বেছিকৈ পায় আৰু গাঁৱত বেচাখিনি অলপ সৰু মাছখিনিৰ অলপ সৰু দাম পায় আৰু যিবিলাক শিঙি মাগুৰ কাৱৈ সেইবিলাকৰ অলপ দাম কম পায় দাম অলপ সেইবিলাকৰ বেছি পায় আৰু ফিচাৰীবিলাকত মানুহৰ ডাঙৰ ডাঙৰ মাছ দিয়ে ৰৌ বৰালি ভকুৱা আৰি চেনাৰ চিতল গ্ৰাছ এইবিলাক মাছ বেছি দিয়া যায় আৰু মাজে মাজে সেইবিলাক ঘৰৰ মানুহে মাৰি মাৰি এক ঘৰতে খায় আৰু কিছুমান উৎসৱ পৰ্বতো মাছবোৰ মাৰি মতন এনেকৈ কাজ কৰ্মতো ব্যৱহাৰ কৰা যায় আলহী কুটুম্বৰো খায় মাছ মাৰিলেও দিয়া যায় ঘৰতো কিনি খাব নালাগে আৰু তাৰে মাছে কৰি মাৰি খাব ঘৰতো খোৱা যায়

মাছবিলাক কিছুমানে মাছ বহু মাছ হোৱাৰ পাছত ৰ'দত শুকাই শুকাই শুকাই কিনেও আঞ্জা বনাই ৰান্ধি খাব পাৰে